মোৰ প্ৰিয় প্ৰকাৰৰ খাদ্যৰ ভিতৰত মেগি হৈছে আটাইতকৈ প্ৰিয় প্ৰিয় হোৱাৰ কাৰণটো কিয়নো ইয়াক বিভিন্ন ধৰণে বিভিন্ন প্ৰকাৰে বনাই খাব পাৰি যেনে বইল কৰি খাব পাৰি তাৰপিছত ছুপ বনাই খাব পাৰি বিভিন্ন শাক পাচলি মিহলি কৰি ভাজি বনাই খাব পাৰি তাৰপিছত আঞ্জাৰ লগতো খাব পাৰি মানে ভাতৰ লগত যদি একো নেথাকে খাবলৈ তেতিয়া মেগিটো অকণমান ভাজি টাইপ কৰি বা পকৰা বনাই খাব পাৰি চিজ মেগি বনাই খাব পাৰি তাৰপিছত এগ মেগি পনীৰ মেগি আদি যেনেধৰণে বনাব খোজে তেনেধৰণে বনাই খাব পাৰি বাবে মেগিটো মোৰ কাৰণে আটাইতকৈ প্ৰিয় খাদ্য